অঁ কি কৰিছা অঁ হয় নি অঁ এতিয়া গৰম বন্ধ নহয় তই পঢ়িছ নে অঁ পঢ়াই থাকিব লাগে অকণমান আকৌ বন্ধ স্কুল বন্ধ আকৌ পঢ়াই নাথাকিলে তাই মানে টাইমটো এনেই লষ্ট কৰি থাকিব আজিকালি ল'ৰা ছোৱালী আৰু মোবাইল চোবাইল মোবাইল চোবাইল পুৰা চাই থাকে নি অঁ সেইটো কথা বাকী হেৰি খোৱা বোৱা কৰিলা অঁ মই কৰিলো তাৰপিছত কাইলৈ এতিয়া বিয়াখনলৈ যাবা নে কি ভাবিছা যোৱা কথা তাকে ভাবিছোঁ এই এয়া বোলো তোমাকে সুধি লওঁ তোমাক মাতিছে বুলি গম পালোঁ তাৰপিছত মই বোলো সেই যায় নাই সোধো লগ এটা হ'লে ভাল আৰু যাবলৈ অঁ আজিকালিতো বিয়াবিলাক দেৰিকৈহে আৰম্ভ হয় আৰু আমি তিনিটামান অঁ তিনিটামান বজাত পোৱাকৈ গুছি যাওঁ নেকি

অঁ মই এইডোখৰলৈকে স্কুটী লৈ যাম বাকী তুমি ইডোখৰ মোৰ লগত যাবা নে গাড়ীত যাবা অঁ তোমালোকৰ গাড়ী ল'বানে নে স্কুটীতে যাম অঁ অঁ ভালে হ'ব দিয়া মই স্কুটী লৈ যাম বাৰু

তিনিটা বজাত পোৱাকৈ যাম আৰু তিনিটামানত পোৱাকৈ গ'লে জোখৰ হ'ব ন' অঁ তাৰপিছত আকৌ বাকী হেৰি এতিয়া পিন্ধাটো কি পিন্ধি যাবা চাদৰ মেখেলাকে পিন্ধিব লাগিব কিন্তু মানে কি টাইপৰ পিন্ধা এতিয়া আজিকালি আকৌ মানুহবিলাকে ঢেৰ ডিজাইনৰ পিন্ধে নহয় হয় নি অঁ ঠিকে আছে তেনেহ'লে ময়ো তেনেকৈ কিবা এটা পিন্ধিব লাগিব আৰু বাকী মই তাত গৈ অকণমান ৰ'মগৈ তুমি অলপ মোক মেক আপটো কৰি দিবা মই আকৌ ইমান নাজানো নহয় এইবিলাক কৰিবলৈ তাকে অঁ অঁ ঠিক আছে দিয়া নহ'লে তুমি ছোৱালীৰ লগত লাগা অঁ ঠিক আছে অঁ